এগৰাকী ভাল ৰান্ধনি হ'বলৈ আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটিটো হ'ল খাই ভাল পোৱাতো মই খাই ভাল পাওঁ দক্ষিণ ভাৰতীয় খাদ্য কাৰণ তেওঁলোকে মচলাযুক্ত খাদ্য নেখায় বা অসমীয়া খাদ্যৰ লগত তেওঁলোকৰ বহুত মিল আছে কিন্তু উত্তৰ ভাৰত বা বেলেগ এৰিয়াৰ মানুহৰ লগত আমাৰ খাদ্যটো বিশেষ নিমিলে দক্ষিণ ভাৰতৰ যেনেকৈ ইডলি তেওঁলোকৰ ইডলিটো ব্ৰেকফাষ্ট হিচাপে লয় আৰু আমাৰ টেকেলি পিঠাটো ব্ৰেকফাষ্ট হিচাপে খাওঁ আৰু ড'চা যেনেকৈ আছে ড'চাটো আমি আমাৰ অসমত বা নৰ্থ ইষ্টত যদি আপুনি বিচাৰে আমি খাওঁ পানী পিঠা হিচাপে সেইকাৰণে মই দক্ষিণ ভাৰতটো মই বেছি প্ৰেফাৰ কৰোঁ